শেহতীয়াকৈ যোৱা শনিবাৰে মানে মোৰ টেবলেটটো চুৰ হৈছে মোৰ ঘৰৰ পৰাই টেবলেটটো কোনোবাই চুৰ কৰি নিছে টেবলেটোত মানে মোৰ লাগতিয়াল গোটেইখিনি বস্তুৱেই আছিল মোৰ কলেজৰ নোটছবিলাক নাইবা মই পঢ়া বস্তুখিনি গোটেইবিলাক নোটছ মানে ইয়াতে বনাই থোৱা আছিলে মানে পিছত যাতে কামত আহে সেই হিচাপত মই বনাই থৈছিলোঁ টেবলেটটো মানে ঘৰৰ পৰা ৰাতিপুৱা চাৰে দহটামান বজাত কোনোবাই চুৰ কৰি লৈ গৈছে মানে সেই সিদিনা ছেইম সময়তে মানে আমাৰ ঘৰত এটা এচি কিনা গৈছিলে তাৰ কেইদিনমান আগতে সেই মানে এচিটো লগোৱা মানুহ আহিছিলে সেই মানুহখিনিৰ লগত মানে মা দেউতা সিহঁতৰ লগত লাগি থাকিলে ময়ো ঘৰত নাছিলোঁ মই কলেজত আছিলোঁ বাও নাই ঘৰত নথকাৰ চাঞ্চ লৈ কিনি মানে কোনোবাই ঘৰত সোমাই আহি টেবলেটটো ওলাই লৈ গুচি গ'ল মোৰ আৰু মানে আৰু এইটো এটা অসুবিধা তাৰ পিছত আৰু এটা সমস্যা হৈছে কি এচিটো যোনদিনা লগাব আহিছিলে এচিটোৰো বহুত সমস্যা হৈ গৈছে এচিটো লগাব আহিলে মানুহকেইজনে সিহঁতৰ মানে কি হ'ল এচিটো মানে যিদিনা আমি কিনিছিলোঁ এসপ্তাহমান মানে লগাবই অহা নাছিলে আমাৰ সিহঁতে দোকানৰ পৰা কৈছিলে যে মানে বহুত কাষ্টমাৰ হৈ গৈছে মানে এচিটো মানে সেইটো কাৰণে লগাব আহিব পৰা মাই সি মানে যিবিলাক লগোৱা মানুহ সিহঁতে মানে বেলেগ কামত ব্যস্ত হৈ আছে সেই সেইকাৰণে আমাৰটো লগাব অহা নাই সেইকাৰণে মানে আমি এসপ্তাহ হোৱাৰ পিছত বহুত গৰম সেইটো কাৰণে মানে খঙতে দেউতাই দোকানত যায় কিনি কৈ আহিলে যে মানে ইমান দেৰি কিয় হ'ল বস্তুটো আপোনালোকে সোনকালে কৰি লগাই দিয়ক সেই মানে অলপ ধমকি দিয়াৰ দৰে কোৱা গ'ল যে সেইকাৰণে সিহঁতে মানে পিছদিনাই মানুহ এজন পঠাই দিলে সেই মানুহটোৰ মানে কি হ'ল সি চাগে ভালদৰে নাজানে সি মানে বস্তুটো মানে লগাই গ'ল ইয়াত যাই কিনে পিছদিনাই মানে এচিটো মানে বতাহটো নহা হৈ গ'ল মানে ঠাণ্ডা বতাহ নাহে এনেই নৰ্মেলী বতাহটো আহি থাকে সেইকাৰণে আমি আকৌ ফোন কৰিলোঁ সিহঁতৰ বোলো এচিটো বতাহ নোহোৱা হ'ল এতিয়া কি কৰা যায় আকৌ সিহঁতে মানুহ এটা পঠাই দিলে দিয়াৰ পিছত ওপৰত মানে আমাৰ ওপৰত যাই যে চায় মানে এচিটো গেছটো মানে গোটেই লীক হৈ গৈছে ওলাই গৈছে গেছটো যোৱাৰ পিছত সিহঁতে আকৌ গেছ ভৰাই দি গ'ল গেছ ভৰাই দি যোৱাৰ পিছত সিদিনা ভালকৈ চলিল পিছদিনা আকৌ নচলা হ'ল এচিটো আকৌ মানে এচিটো চলে কিন্তু মানে বতাহটো নাহে তাৰ পিছত আমি আকৌ ফোন কৰা গ'ল সিহঁতক ফোন কৰাৰ পিছত সিহঁতে এইবাৰ আকৌ মানুহ পঠালে পঠাই কিনি সিহঁতে চালে চাই কিনি কৈছে কি মানে এচিটোৰ ভিতৰত কিবা মানে হেৰি হৈ আছে সেইটো কাৰণে মানে গেছটো তাৰ পৰা ওলাই যাই যাই আছে বাৰ বাৰ তাৰ পিছত বহুত মানে কথা পিছত মানে কি কৰিলে সিহঁতে ক'লে কি এচিটো মানে খুলি লৈ গ'ল যাই মানে সিহঁতে ক'লে কি আমি তাত আমাৰ কোম্পানীত নি কিনি আমি ভাল কৰিম কৰি কিনে আপোনালোকক দি যাম মানে এচিটো এতিয়া লৈ গৈছে এতিয়ালৈকে বৰ্তমান মানে এচিটো দিয়া নাই সিহঁতে এই মানে বহুত দিগদাৰী পালোঁ এই হেৰিটোৰ কাৰণে আমি